পাঠ্যপুথিৰ সম্পৰ্কত এটা কথা ক'বলগীয়া হ'ল যে বৰ্তমান চৰকাৰে প্ৰতিখন চৰকাৰী বিদ্যালয়তে বিনামূলীয়া পাঠ্যপুথি ব্যৱস্থা কৰিছে আৰু গতিকে আমাৰ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ লোকসকলৰ চা শিশুসকল উপকৃত হ'ব পৰাকৈ বিনামূলীয়াকৈ পাঠ্যপুথি পাইছে গতিকে অভিভাৱকসকলে কোনো কষ্ট নকৰাকৈ পইচা পাতি খৰচ নকৰাকৈ পাঠ্যপুথিবিলাক পোৱাৰ বাবে পঢ়া শুনাত আগবাঢ়ি যাবলৈ ল'ৰা ছোৱালীবিলাকৰ বহুত সুবিধা হৈছে গতিকে চৰকাৰৰ ফালৰ পৰা এইটো এটা বিনামূলীয়া পাঠ্যপুথি বিতৰণটো এটা ভাল পদক্ষেপ আৰু পাঠ্যপুথিবিলাকতো আজিকালি বিশদভাৱে প্ৰতিটো পাঠ্য লগত সংগতি ৰাখি বিস্তৃতভাৱে সকলো ধৰণৰ বিষয় তাত অন্তৰ্ভুক্ত কৰি দিয়া হৈছে আৰু বিশেষকৈ আগৰ দিনত পাঠ্যপুথিবিলাকত অকল এটা পাঠহে প্ৰস্তুত কৰা হৈছিল কিন্তু বৰ্তমানে এটা পাঠ্য পাঠ্যপুথি এটা বিষয়ৰ লগত আনুষংগিক যিবিলাক বিষয় সেই বিষয়বিলাককো তাত অন্তৰ্ভুক্ত কৰা হৈছে উদাহৰণস্বৰূপে আমি যদি এটা ইংৰাজী পাঠ্যক্ৰমৰ এটা পাঠৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়া আমি দেখোঁ যে সেই পাঠটোৰ লগত জড়িত যিখিনি ব্যাকৰণ তাত অন্তৰ্ভুক্ত হৈ আছে সেই ব্যাকৰণখিনিও তাত অন্তৰ্ভুক্ত হৈ থকাৰ বাবে ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিয়াত সুবিধা হয় আৰু বিশেষকৈ প্ৰতিটো পাঠৰ লগত ক্ৰমাগতভাৱে এটাৰ পিছত এটা ব্যাকৰণৰ বিষয়খিনিয়ে আগবঢ়াই নিয়াত সুবিধা হয় সেইটো এটা আজিৰ কাৰণে এটা ভাল পদক্ষেপ আৰু দ্বিতীয়তে আমি যদি চাওঁ আমাৰ সমাজ অধ্যয়নৰ বিষয়টো তেতিয়া আমি তাত প্ৰতিক বৰ্তমানৰ যিখিনি ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক সামাজিক যিখিনি বিষয় আমি দেখিবলৈ পাইছোঁ বৰ্তমান সমাজ ব্যৱস্থাত সেই সকলোখিনি তাত অন্তৰ্ভুক্ত কৰি থোৱা আছে গতিকে আজিৰ ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিৰ জৰিয়তেই বহুতো নজনা কথা নজনা দিশ পৰ্যন্তৰ নজনা বিভিন্ন বিষয়বিলাক বি বিভিন্ন প্ৰান্তৰ বিভিন্ন দেশ ৰা আন্তৰ্জাতিক ৰাজনৈতিক সকলোখিনি কথা সাৱলীলভাৱে তেওঁলোকে তাত জানিব পাৰে গতিকে এই পাঠ্যপুথিবিলাকৰ এইখিনি এটা ভাল পদক্ষেপ বুলি আমি ভাবোঁ আৰু যাতে প্ৰতিটো বিষয়তেই প্ৰতিটো বিষয়তেই ছাত্ৰ ছাত্ৰীক সুবি বুজিব পৰাকৈ অতি সূক্ষ্ম আলোচনাৰ পৰা সূক্ষ্মৰ পৰা সূক্ষ্মতৰৰ পৰা জটিললৈ প্ৰতিটো বিষয়েই আলোচনা কৰা হয় গতিকে সেইবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিষয়টোৰ প্ৰতি আগ্ৰহাম্বিত হয় আৰু সেই তেওঁলোকে তেনেকৈয়ে গৈ পেলাই মনোযোগ দিব পাৰে ছাত্ৰ ছাত্ৰীবিলাকে কাৰণ জ সৰলৰ পৰা জটিললৈ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হয় বুলি ভাবোঁ গতিকে এই পাঠ্য বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ যিখিনি পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াইছে সেই পাঠ্যপুথিখ পাঠ্যপুথিবিলাক বৰ্তমান বাস্তৱ জগতৰ লগত মিলি যোৱাকৈ সকলোৱে বুজিব পৰাকৈ সকলোৱে উপলব্ধি প্ৰয়োগ কৰিব পৰাকৈয়ে প্ৰতিটো দিশত ছাত্ৰ ছাত্ৰীৰ বৌধিক বিকাশৰ লগতে শাৰীৰিক সংস্কৃতিক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক সকলো দিশতে আগবাঢ়ি যাব পৰাকৈ পাঠ্যপুথিসমূহ প্ৰস্তুত কৰা হৈছে বুলি মই ভাল ভাবিছোঁ আৰু গতিকে বৰ্তমানৰ এই পাঠ্যপুথিসমূহত আৰু যদি ইয়াতকৈ অলপ বেছিকৈ বিভিন্ন দিশো সামৰি যদি লোৱা হয় তেতিয়াহ'লে আৰু ভাল হ'ব বুলি মই ভাবোঁ বৰ্তমানৰ পাঠ্যপুথিসমূহ এটা ভাল পৰ্যায়ত আছে বুলি মই ভাবিছোঁ